হেল্ল' ভাইটি মোৰ হিচাপটোত দিয়াচোন মই আজি পাঁচ ছয়দিনমান হস্পিটেলত আছোঁ কিমান বিল উঠিছে তাকে কোৱা বাৰু মোৰ হিচাপটো পাব লাগে নহয় নহ'লে মই পইচা পাতি আকৌ কেনেকৈ পামগৈ আৰু ঘৰৰ মানুহো সদায় আহিবলৈ নোৱাৰিব নহয় পইচা পাতিও কম মই কিবা এটা কৰি উপাৰ্জন কৰি উলিয়াই দিলেহে হ'ব ঘৰৰ পৰা ঘৰততো পইচা নাথাকেই কিবা এটা বেচা কিনা কৰি হ'লেও ল'ৰা ছোৱালীয়ে দিবহি আৰু আৰু হিচাপটো দিয়া সোনকালে কিমান হৈছে নাই লাগিবই সোনকালে দিয়া দৰৱে পাতিয়ে কিমান হৈছে তুমি সোনকালে হিচাপটোত দি দিয়া আৰু সদায় সদায় হিচাপটো দি দিবাচোন মই তেতিয়াহে বুজি পাম নহ'লে মোৰ মাথাটো গৰমহে হ'বগৈ আৰু আৰু মই ইয়াত পৰি থাকোঁ যদি আকৌ মানুহজনী পৰিয়ে আছোঁ ঘৰত ঘৰৰ পৰা কেনেকৈ আহিব আকৌ পইচাটো এতিয়া হিচাপটো পালে বাৰু যেন তেন উলিয়াবহি মই তাকে কয় আকৌ ৰৈ থাকিব নোৱাৰিম নহয় আজি হিচাপটো আজি দিবা কাইলৈ হিচাপটো কাইলৈ দি দিবা শুনিছা নাই সদায়ে দিব লাগে এনেই হিচাপটো দৰৱ বেজি এনেকৈ কিনোতে কওঁতে কিমান পৰিছে মই এতিয়া গম নাই পোৱা নহয় মই শুনি পাওঁ শুনি পাওঁ লাগি আছে পইচা যদি মই বোলে দহ হেজাৰ ঠাইত বিছ হেজাৰ বুলি কৈ দিলে মই ক'ৰ পৰা দিমহি আজিকালিতো দৰৱ পাতি বহুতো দাম হিচাপটো দি দিয়া মোক সোনকালে পাৰিবা নাই আজিয়ে দি দিয়া মই ঘৰলৈ ফোন কৰোঁ